মই অলপ দিনৰ আগতে এটা মাইক্ৰৱেভ লৈছিলোঁ এই প্ৰডাক্টটো খুব ভাল পাইছোঁ মই যিহেতু আমি ৱৰ্কিং লেডি তে আমাৰ যিহেতু আমি খাদ্য বনাই যাব লাগে খানা বনাই যাব লাগে বা আহি খানা গৰম কৰি খাব লাগে এই প্ৰ এই প্ৰডাক্টটোত মানে অতি সোনকালে গৰম হয় আৰু খুব ভাল মানে ইয়াৰ লুক্চটো খুব ধুনীয়া খুব ভাল পাইছোঁ প্ৰডাক্টটো